নমস্কাৰ মই এজন খেতিয়ক আমাৰ অঞ্চলত অৰ্থাৎ ওদালগুৰি জিলাৰ থানা ওদালগুৰি গাঁৱৰ মই এজন সাধাৰণ খেতিয়ক মই বছৰত দুটা খেতি কৰোঁ এটা খেতি হ'ল ধান খেতি অৰ্থাৎ শালি ধান এই শালি ধান খেতি প্ৰায় মই ইংৰাজীতে কৈছোঁ যেনে জুন মাহত আমি কঠীয়া সিঁছো আৰু এই কঠীয়া বিশেষকৈ আমাৰ অঞ্চলত কোৱা হয় স্বৰ্ণ মাচুৰি এই স্বৰ্ণ মাচুৰিটো খেতি কৰোঁ আমি ঠিক আগষ্ট মাহৰ শেষ চোৱাত ধান ৰুই শেষ কৰোঁ আৰু ডিচেম্বৰ মাহৰ আগে আগে অৰ্থাৎ নৱেম্বৰৰ প্ৰায় প্ৰথম সপ্তাহৰ পৰা আমি ধান কাটিবলৈ আৰম্ভ কৰোঁ এই ধানসমূহ আমি ওচৰৰ বজাৰত যেনে আমাৰ ৰৌতা ওচৰতে এখন নলবাৰী বুলি ডাঙৰ বজাৰ হয় এই বজাৰতেই আমি বিক্ৰী কৰোঁ ধান খেতিৰ পিছত আমি লগে লগে মাকৈ খেতি কৰোঁ মাকৈ খেতি প্ৰায় দহ বিঘামান কৰিছোঁ ইয়াত গ্ৰাম সেৱকৰ সহায় সহযোগিতা লৈহে আমি খেতিডৰা কৰিবলৈ লৈছোঁ প্ৰথমতে আমি হাল বাই ডি এ পি পটাছ ইউৰিয়া ইত্যাদি বিভিন্ন ধৰণৰ সাৰসমূহ প্ৰয়োগ কৰোঁ ইয়াৰ পিছতেই এন কে ভাৰতী বুলি এন কে বা ভাৰতী বুলি বিভিন্ন ধৰণৰ বীজ আছে আমি এই বীজসমূহ আনি আমি মাকৈ খেতি কৰোঁ মাকৈ খেতি কিছু শুকান হ'লেই ইয়াত পানীৰ ব্যৱস্থা কৰা হয় আৰু চাৰি চৌহদত বেৰৰ ব্যৱস্থা কৰিবলগীয়া হয় যিহেতু গৰু ছাগলীয়ে যাতে খাব নোৱাৰে তাৰ বাবে আমি ব্যৱস্থা কৰোঁ আমাৰ এই মাকৈ খেতিসমূহ আমাৰ দৰং জিলাৰে খাৰুপেটীয়া অঞ্চলত বিক্ৰী কৰা হয় আৰু এই মাকৈ খেতিৰ পৰা বিভিন্ন ধৰণে তেওঁলোকে বেপাৰী বা ব্যৱসায়ীসমূহে লৈ গৈ তেওঁলোকে ব্যৱসায় কৰে কিন্তু কথা হ'ল প্ৰথমতে কৈছোঁ আমি ধান খেতি কৰি বিক্ৰী কৰোঁ ওচৰৰ বজাৰতেই ইয়াত বিশেষকৈ ডাঙৰ বজাৰ বুলি ক'বলৈ হ'লে আমাৰ খাৰুপেটীয়া অঞ্চলতেই ডাঙৰ বজাৰ আছে বেছিমাৰি বুলি এখন ঠাই আছে তাত আছে খাৰুপেটিয়াত আছে আৰু আমাৰ কৌপাটী বুলি এখন ঠাইত এই ডাঙৰ বজাৰত আমি শস্যসমূহ বিক্ৰী কৰোঁ আৰু ৰৌতাৰ অঞ্চলতে নলবাৰী বজাৰখনতো বিক্ৰী কৰা হয় ইয়াত মধ্যভোগী ব্যৱসায়ীসকলে খুচুৰা বিক্ৰী কৰে নিজৰ খেতিডৰাত খেতিডৰাতেই বিক্ৰী কৰে আৰু ঘৰৰ পৰাই প্ৰায় খাৰুপেটীয়া অঞ্চলৰ বেপাৰীসমূহ আহি তেওঁলোকে কিনি লৈ যায় আৰু সুলভ মূল্য তেওঁলোকে দিব বিচাৰে যিয়ে নহওক আমি যিকোনো ধান খেতি বা এই মাকৈ খেতি কৰি আমি পৰিয়ালটো পোহপাল দি আছোঁ আৰু তেনেধৰণে আমি খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছোঁ আচলতে খুব কষ্ট কৰা হয় খেতি কৰিলে কিন্তু ইয়াৰ সুলভ মূল্যসমূহ ইয়াৰ মূল্যসমূহ আমি খেতিয়কে সঠিক নাপাওঁ যদিও আমি খেতিয়কসমূহে নকৰিলে নহয় বাবেই আমি খেতি কৰি জীৱন নিৰ্বাহ কৰি আছোঁ খেতি কৰত খেতি কৰাতেই যথেষ্ট কষ্টকৰ হয় ধান খেতিত যিহেতু বাৰিষা কালতেই ধান খেতি কৰা হয় সেইকাৰণে ৰ'দে বৰষুণে বোকাই পানীয়ে কষ্ট কৰিবলগীয়া হয় কিন্তু আগৰ তুলনাত আজিকালি অলপ সহজ হৈ পৰিছে কিয়নো প্ৰায় ট্ৰেক্টৰেৰে হাল বোৱা যায় আৰু ৰোৱনীসমূহে ধান ৰুই শেষ কৰে কটাৰ সময়তো ঠিক তেনেধৰণে মেচিনেৰে কটা হয় আৰু তেনেকৈ ধানসমূহ চপোৱা হয় আৰু ওচৰৰ বজাৰতে আমি এইসমূহ বিক্ৰী কৰিবলৈ সুবিধা পাওঁ ধন্যবাদ